মই কেতিয়াবা সম্পূৰ্ণকৈ এটা নতুন ব্যঞ্জন নিজে বনাইছোঁ নবনোৱা নহয় আৰু এইটো কৰিবলে মোক প্ৰায় মানে মানুজনীয়ে ভাল তাই কৰি দিলে কিবা এটা আৰু কিবা এটা ধৰি লওক মই ব্যঞ্জন আজি মাংসকে বনালোঁ বা ভাতকে বনালোঁ বা মানে ভাতটো বাৰু সকলোৱে বনায় কিন্তু মাংসৰ নতুনকৈ কিবা এটা বেলেগ এটা বস্তুৰ লগত নতুনকৈ বনোৱাটো বা মাছ অকণ অকণমান সকলোৱে যিটো বনাই থাকোঁ অকণমান বেলেগকৈ বনোৱাটো সেইটো অকণ আমেজটো বেলেগ থাকে আৰু সেই আমেজটো অকলে অকলে কৰিবলৈ পালে ভালো লাগে আৰু সেইটো অনুপ্ৰাণিত কৰিছে মানে সেটো অনুপ্ৰাণিত বিশেষকৈ মানুহগৰাকীয়ে সকলোৱে প্ৰশংসা কৰে আৰু মানুহজনীয়ে ঘৰত মানুহজনীয়ে প্ৰশংসা কৰে বা ভাল বনাইছা বা আলহী আহিলে অকমান বেলেগ এটা বস্তু সোৱাদ পালে সকলোৱে ভাল পায় অনুপ্ৰাণিত এটা সকলোৰে পৰা পাওঁ এতিয়া এজন স্থায়ী পা অনুপ্ৰাণিত পায় বুলি ক'বলৈ গ'লে ক'বলৈ গ'লে ভুল হ'ব অনুপ্ৰাণিত সকলোৰ পৰাই পাওঁ মানুহ বিশেষকৈ মানুহ বা মানুহগৰাকীয়ে কয় যে এইটো আজি ভাল বনাইছা এইটো আকৌ বনাই দিবা কেতিয়াবা এনেকৈ ক'লে সকলোৱে ভাল লাগে আৰু সেই মানুহজনীৰ পৰাই অনুপ্ৰাণিত পায় পাওঁ বুলি ক'বলৈও ভুল কোৱা নহ'ব আৰু বিশেষকৈ কেতিয়াবা আলহী আহিলে আলহীক বনাই প্ৰায় বনাই নতুন নতুন তেনেকুৱা আইটেম বনাই বনাই খুৱাওঁ সেইকাৰণে সকলোৱে ভাল পায় ভাল লাগে সেইকাৰণে আৰু বিশেষকৈ মাছ মাংসটোৱে বনোৱা হয় আৰু আৰুতো বিশেষ বনোৱা নহয় বাৰু আলহী প্ৰায় বুলি কওঁ আলহী আৰু মানুহগৰাকীৰ পাই অনুপ্ৰাণিত হওঁ আৰু বিশেষকৈ মানুহগৰাকীৰ পৰা অনুপ্ৰাণিত বেছি হওঁ